পাঁচ লাখ দহ হাজাৰ দুশ ছয় তিনি লাখ নব্বৈ হাজাৰ এশ দুই দুই লাখ পঞ্চাছ হাজাৰ এশ ছয় পাঁচ লাখ পঞ্চাছ হাজাৰ এশ ছয় চাৰি লাখ এক হাজাৰ